আপুনি কৈছিলে যে আপোনালোকৰ অঞ্চলটোত খেতি বেছিকৈ হয় তাৰ ভিতৰত আপোনালোকে কি কি খেতি কৰে কেনেকৈ খেতি কৰে অলপ মোক বহলাই কওক আমাৰ আমি ধান খেতি কৰোঁ প্ৰধানকৈ ধান খেতিটো আমাৰ মেইন প্ৰয়োজন হয় ধান খেতিৰ পাছতেই আমি এতিয়া ধান কাটি ৰুই কাটি মানে চপোৱা পাছতেই ধান তুলি শেষ হয় ধান তুলি শেষ হোৱা পাছতেই বাম মাটি থকা যিকোনো মানুহ আছে সেই তেওঁলোকে সৰিয়হ খেতি কৰে সৰিয়হ খেতি কৰোঁ কৰা হয় যে সৰিয়হ খেতি ইফালে আলু সৰিয়হ মাটিমাহ এইবোৰ সকলো খেতিয়েই কৰা হয় আমাৰ যেতিয়া আমি ধান কাটি শেষ কৰে শেষ কৰা পাছতে মাটিমাহ লগে লগে সিঁচি দিয়ে মাটিমাহ সিঁচাৰ পাছতেই আমি মাটিমাহখিনি যেতিয়া তুলি শেষ হ'ল আৰু সৰিয়হ লগে লগে ছটিয়াই দিয়ে সৰিয়হ ছটিওৱা পাছতেই সৰিয়হ তোলে আলুও সৰিয়হ লগতে কৰা হয় আৰু তাতে আমাৰ কবি লাই মূলা এইবোৰ সিঁচি দিয়া হয় লাই মূলা সেইবোৰ বিক্ৰী কৰাও হয় মানে এতিয়া সৰিয়হ তুলি শেষ হোৱাৰ পাছতেই মানে আকৌ সৰিয়হতলীবিলাকত তেতিয়া বেলেগ খেতিতো তাত কৰিব নোৱাৰি এতিয়া সৰিয়হতলীত যিবিলাক আমাৰ বাৰী আছে বাৰীবিলাকত আমি কঠীয়া পাৰি আকৌ ৰুবলৈ মানে ধান খেতি কৰা হয় এতিয়া বহাগৰ পৰা আমি তিনিমহীয়া খেতি বুলি এটা কৰা হয় এইটো বহাগৰ বিহু আগে আগে কৰোঁ কৰি মেলি খেতিটোৰ বহাগ আহাৰ মাহত ধানখিনি চপোৱাই হয় আহাৰ মাহত চপোৱাৰ লগে লগে ধানখিনি আকৌ মানে শালি খেতি কৰোঁ শালি খেতি কৰি শালি খেতিটোত মানে কঠীয়া আমাৰ বাৰী চুকতে পৰা হয় বাৰী চুকত কঠীয়া পাৰি মানে কঠীয়াবোৰ ডাঙৰ হোৱালৈকে আমি এইটো ধান কাটিয়ে লওঁ তিনি মাহৰ খেতিটোত যিটো ধান বড়ো খেতি বুলি কয় বড়ো খেতিটো কৰা পাছতে আকৌ শালি খেতিটো কৰোঁ শালি খেতি যেতিয়া আমি কৰোঁ শালি খেতিটোত মানে এনেকুৱা ধান মানে ৰুৱাৰ পাছতে সাৰ মেনিয়ৰ সাৰ নিদিয়ে আজিকালি পচন সাৰ মানে আমি নিজে গোবৰ জাবৰ জোঁথৰ পেলাই মানে জাবৰ জোঁথৰখিনি যেতিয়া আমি পুতি থওঁ গাঁত এটাত খানি গাঁতটো খানি যেতিয়া পঁচি গ'ল পঁচাৰ পাছতেই সেই সাৰবিলাক উলিয়াই পথাৰত ছটিয়াই দিওঁ পথাৰত ছটিওৱাৰ লগে লগে যেতিয়া সাৰ প্ৰয়োগ কৰা হয় ন সাৰ সাৰ দিলেহে ধানবিলাক ধুনীয়া হয় আজিকালি খেতিবোৰ সাৰ নাইকিয়া হৈছে সাৰ নোহোৱা পাছত পচন সাৰ তৈয়াৰ কৰি আমি ঘৰৰ গৰু আছে যেতিয়া গৰুৰ গোবৰো দি মানে ধান খেতিটো ভাল কৰি ৰুওঁ ৰোৱাৰ পাছত ধানখিনি ভাল হয় আৰু আৰু ভাল হৈ আমি সেই খেতিটো মানে ধুনীয়া ধান পাওঁ ধান পাওঁ মানে যিবিলাকৰ বাম মাটি বাম মাটিত মানে বানপানী পানী নহ'লে ধান নহয়ো সেইখিনিত কি কৰোঁ মটৰ পাইপ দি বহুৱাওঁ বহুৱাই পেনি মটৰেদি পানী দবাটো ফুল কৰি থওঁ ফুল কৰি থোৱাৰ পাছত ধানখিনি গা গছটো উঠি লৈ উঠি মানে সেই খেতিটো ভাল হওক বুলি শস্য অকণমান পোৱা হয় ধান খেতিৰ পাছতে আৰু আৰু খেতি কৰিবলৈ মানে বাহিৰা ধানৰ পাছত আৰু এতিয়া আকৌ ৰুবই লাগিব নহয় শাক পাচলি খেতি তেনেকৈ শাক পাচলি খেতি কৰি শাক পাচলি খেতিবিলাকত মানে বৰ প্ৰফিট নহয় আৰু নহ'লেও খেতিটো মানে আমি খাবলৈকে কৰা হয় শাক পাচলি শাকৰ খেতিনো কিটো বেঙেনা কেইজোপামান ৰুলোঁ বেঙেনা কেইজোপাতো সাৰ দিবলগীয়া হয় আৰু লাও পুলি ৰুওঁ লাও পুলিতো সাৰ দি খেতিটো কৰা হয় লাও পুলি ৰুয়ো সাৰ প্ৰয়োগ কৰিয়ে ৰোৱা হয় ঘৰৰে গোবৰ আছে গোবৰ দি মানে মাটিটো কোমল কৰি দিওঁ আৰু লাওখিনি পানী দিওঁ পানী দি গোবৰ ওচ গোবৰৰ ওপৰতে পানী দি লাওজোপা গুৰিত ঢালি দিওঁ নহয় লাও লাগি তেনেকৈ শস্য খেতি কৰা হয় তাৰপাছতে সেই বেঙেনা পুলিবিলাকৰ ৰোৱাৰ পাছত বেঙেনাবোৰ ধুনীয়া গুটি একদম গুটি ধৰে আৰু জলকীয়া ওচৰ কেইজোপামান ছাইডে ছাইডে ৰুই দিওঁ জলকীয়াৰো সাৰ গোবৰ সাৰকে তৈয়াৰ কৰি দিয়া হয় আৰু পচন সাৰ বুলি কয় যি আমি খাল খানি জাবৰ জোঁথৰ পেলাওঁ পেলাই গোবৰো দি তাতে ধুনীয়া মানে সেইখিনি সাৰ তৈয়াৰ হোৱা আৰু সাৰ দিহে আমি খেতিটো কৰা হয় বাকী এনেকৈ শস্য ক্ষেত্ৰত আমি মানে ধান খেতি মাহ সৰিয়হ আলু লাই শাক পাচলি এইবিলাকে কৰোঁ এতিয়া তাৰমানে বাৰীত মানে ট্ৰেক্টৰ দি মানে মানে সৰিয়হ সিঁচিবলৈ হ'লে দুই তিনি বিঘা আমি ট্ৰেক্টৰ দি কৰোঁ কিন্তু ঘৰৰ বাৰীত যেতিয়া আমি শাক লগাবলগা হয় ন সেইবোৰ গৰুদিয়ে আমি বাৰীখন চাফা কৰি লওঁ গৰু হাল বাই ঘৰৰ গৰুহাল থাকিলে ভাল আৰু গৰুহাল আছে যেতিয়া বাৰীখনত চাৰিচুকৰ এবিঘা নহয় আধা বিঘা ঠিক মাটি ইমানকণমানহে খেতি কৰোঁ আৰু শাক পাচলি খেতি সৰিয়হ খেতিত ট্ৰেক্টৰ দি বাই চাৰি পাঁচ বিঘামান কৰিব পৰা হয় এনেকুৱা বাম মাটি আছে মানে সেইবোৰ খেতি কৰি মানে সৰিয়হ এইবাৰ বৰষুণৰ ক্ষেত্ৰতো খেতি অলপমান নষ্ট হৈছে বৰষুণে তোলাৰ পাছতে বৰষুণ পৰিলে যে খেতিটো বৰ সুবিধাজনকো নহ'ল কৰিব পৰা হ'ল যদিও তেনেকৈ মানে বতৰ চাইহে খেতি হয় আৰু শস্যৰ এই ধান খেতিটোতো আপোনাক কৈছোঁৱে ধান খতি কৰিবলৈ হ'লে মানে সেই পচন সাৰে তৈয়াৰ কৰা হয় আৰু বেছিকৈ বাকী কিনাজাতীয় সাৰ এনেকৈ ইমান প্ৰয়োগ নকৰোঁ মানে শস্য মাটিবিলাক নষ্ট হয় বুলি কয় মেনিয়ৰ সাৰ বা বেলেগ সাৰ দিলে মানে সেইকাৰণে পচন সাৰকে তৈয়াৰ কৰি আমি ধান খেতিটো কৰোঁ শাক পাচলি যেনেকৈ কৰোঁ ধান খেতিও ঠিক তেনেকৈ কৰোঁ